কিতাপ এখন কিমান সময়ত পঢ়ি শেষ হ'ব সেইটো বিশেষকৈ ভিত্তি কৰে কিতাপখনৰ বিষয় বস্তু আৰু কাহিনীটোৱে যদি সেই কিতাপখনৰ কাহিনীটো বা বিষয়বস্তুটো অতি ৰসাল হয় অতি অধিক ৰহস্যজনক হয় তেতিয়া কিতাপখন পঢ়াৰ আমেজ বেলেগ হৈ যায় আৰু সেই কিতাপখন অতি কম সময়ৰ ভিতৰতে এদিন বা দুদিনৰ ভিতৰতে কিতাপখন পঢ়ি শেষ কৰিব পৰা যায় কাৰণ যিখন কিতাপ আমাৰ অধিক ভাল লাগে বা পঢ়ি ভাল লাগে আমাৰ সেইখন কিতাপ পঢ়াৰ দিনত বা ৰাতি কোনো সময় নাথাকে যেতিয়াই ইচ্ছা যায় আৰু সেই তেতিয়াই সেই কিতাপখন পঢ়া যায় কিতাপখনৰ বিষয়বস্তু বা কাহিনীটোৰ ওপৰত ভিত্তি কৰিয়ে কিতাপখন কিমান দিন হ'ব সেইটো ক'ব পৰা যায় যদিহে কি কিতাপখনৰ বিষয়বস্তু ইমান আকৰ্ষণীয় নহয় ৰসাল নহয় তেন্তে সেই কিতাপখন শেষ হোৱাত মাহিলা বা সপ্তাহো লাগি যাব পাৰে কিন্তু যদিহে কিতাপখনৰ বিষয়বস্তু ৰসাল হয় বা পঢ়ি ভাল লাগে তেতিয়া সেই কিতাপখন এদিন দুদিনতে পঢ়ি শেষ কৰি দিব পাৰি